হেই গান চান গাওঁতে ভয় কৰিব লগা আচলতে একো নাই গান গালে আৰু কি ভয় কৰিব লাগে গানটো গাইছোঁ নিজে ভাল পাইছোঁ গাইছোঁ গান বহুত গাইছোঁ আগতে এতিয়াও গাই আছোঁ মানে কি ক'ম আৰু যিটো এনজয় বুলি কয় এনজয় কৰি কৰি গানটো গাওঁ নিজেই গিটাৰ বজাওঁ গিটাৰ বজাই বজাই গানটো গাওঁ যিকোনো গানেই হওক অলপ খালি ৰিহাৰ্চেলৰ দৰকাৰ ৰেৱাজৰ দৰকাৰ সেইখিনি গাই মঞ্চত উঠিলেই হ'ল দৰ্শকৰ চকুৱে চকুৱে চাওক দৰ্শকৰ লগত মিলি যাওক দৰ্শকৰ লগত একেলগে মিলি গৈ গানটো এনজয় কৰক উপভোগ কৰক দর্শককো উপভোগ কৰাওক আৰু আপুনি গাই যাওক কোনো চিন্তা নকৰাকৈ ভয় কৰিব লগা কোনো কথায়ে নাই কাৰণ ভয় কৰিব লগা কি আছে আপুনি গান গাইছে আপুনি শুনাইছে দৰ্শকক তাত আপুনি ভয় কৰিব লগা একো নাই আৰু কি এইবিলাক জুবিনৰ লগতো গান গাইছোঁ মই কি ভয় কৰিব লাগে হয়তো জুবিনৰ দৰে গান ভইচ নহ'ব পাৰে তথাপিতো গান গাইছোঁ কিন্তু গান গাবলৈ ভয় কৰিব লগা কি আছে ভয়তো কৰিলে ভাল নাপাব পাৰে গান গোৱাটো আপোনাৰ কথা ভয় কৰাৰ কথা দৰকাৰ নাই আৰু যদি কাৰোবাৰ ভয় কোনোবাৰ কেতিয়াবা ভয় লাগে মানে পাই উশাহ ঘন হয় তেতিয়া কি কৰিব আপুনি তেতিয়া চকু মুদি একবাৰ ভগৱানক ভাবক তাৰপিছত ধুনীয়াকৈ গানটোৰ কলিবিলাক মনত পেলাওক লাহে লাহে আৰম্ভ কৰি যাওক শুনি যাওক লাহে লাহে এনজয় কৰক লাহে লাহে গাই যাওক দৰ্শকে ক'ব হাতচাপৰি বজাব আৰু তাৰপিছত আপোনাৰ এনেকুৱা এটা মানে দৰ্শকৰ লগত আপুনি এটা পাব যে আপোনাক পিছত বিচাৰে বিচৰা হ'ব গতিকে আপুনি এইধৰণে গানটো গাব যাতে ভয় নকৰে ভয় লাগিলে চকু মুদিব ভগৱানক ভাবক আৰু গানটো গাই যাওক